হয় হেৰি আপুনি কুনাৰাম গোহাঁই হয়নে বাৰু অঁ মই মানে এই অকণমান অৰুণাচলৰ পৰা আহিছিলোঁ অকণমান ফুৰোঁ বুলি তাকে এতিয়া আপুনি ধৰিব পাৰিছেনে শুনিছেনে মোৰ কথা অঁ অঁ অঁ তাকে হেৰি অকণমান মানে ইয়াত খাদ্যৰ কাৰণে ক'ৰবাত ভাল হোটেল এখন পাম নেকি হয় গোলাঘাট ডিষ্ট্ৰিক্টলৈকে আহিছিলোঁ মানে এই অৰুণাচলৰ পৰা এতিয়া খোৱা বোৱাটো অকণমান দিগদাৰ

হয় হোটেল এখন দেখাব লাগে

আচ্ছা

হয় মই অঁ অঁ অঁ ঠিক আছে ঠিক আছে ঠিক আছে আপুনি কোৱাৰ বাবে ধন্যবাদ থাকিল ঠিক ঠিক আছে ঠিক আছে হ'ব দিয়ক